হয় হয় আপোনাৰ কওকচোন হয় হয় হয় প প্ৰতিযোগিতা ভাগে টিম এতিয়া প মানে মহিলাসকলৰ নে হুঁচৰি দল হুঁচৰি বিহু অঁ তেনেকৈ দিব পৰা আমাৰ ইয়াত যথেষ্টখিনি দল আছে তাৰ পৰা নিব পৰা হয় আৰু আমাৰ ভতিজা এজনো যোৱাৰ কথা আছিলে এই বিহু চাবলৈ এই তাত বিহুত বাৰু গগনা বেচা বেচা হয় নহয় বাৰু অঁ হয় তাপা এই হয় হয় মেলা হয় নহয় জানো

অঁ ঢোল পোৱা হ'ব নেকি বাও হয়

হয় হয় নাই ত্যাগ ক্ষেত্ৰত নহয় জানো সেই কেন্দ্ৰীয় ৰঙালী বিহু অঁ তাত হ'ব হয় নাই তাত বিহু চোৱাৰ হেঁপাহটো আছে মানে বিহু চোৱাৰ হে হেঁপাহ খুব আছে কেতিয়া সাত তাৰিখৰ পৰা বুলি ক'লে নহয় জানো অঁ ঠিক আছে মই আপোনাৰ যেতিয়া এতিয়াওতো আছে ছয় সাতদিন আছে হয় আমি আমাৰ এই ওচৰৰ যিটো দল আছে সেই দলটোকে আমি যোগাযোগ কৰি লৈ যোৱাৰ ব্যৱস্থাটো কৰিম মই নাই নাই নাই খুব এক্সপাৰ্টেই হয় টিমটো খুব ধুনীয়াই হয় মই কেইবাবাৰো চাইছোঁ তেওঁলোকৰ মানে বিহু খুব ধুনীয়া বিহু হয় হয় ভাল পাব চাই অঁ ঠিক আছে ঠিক আছে দিয়ক অঁ অঁ ঠিক আছে